ফুৰিবলৈ গ'লে ঠাই এখন পচন্দ কৰাৰ পাছত তাত বিভিন্ন ধৰণৰ গুৰুত্ব দিব লাগে বা ঠাইখনৰ বিষয়ে জানি ল'ব লাগে আমি এখন ঠাইলৈ ফুৰিবলৈ যাম তাত কি কি বস্তু আছে কি কি চাব পাৰি সেই ধৰণে বিভিন্ন ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগে আৰু আমি এখন ঠাইলৈ যাওঁতে লগত যদি গাড়ী নিওঁ বা বাহন নিওঁ দুচকীয়া চাৰিচকীয়া যি বাহন নিওঁ তাত তেল ভৰালে তেলৰ ডিপু আছেনে নাই বা গাড়ীখন যদি কেনেবাকৈ ক'ৰবাত বেয়াও হৈ যায় বা তাত গাড়ীখন সেই গাড়ীখন ভাল কৰিবলৈ গেৰেজ আছে নাই এনেদৰে বিভিন্ন ক্ষেত্ৰত আমি সেই বস্তুবিলাকৰ ওপৰত গুৰুত্ব দিহে এখন ঠাইলৈ যাব লাগে আৰু যদি আমি এখন ঠাইলৈ ফুৰিবলৈ যাওঁ তাত আগতীয়াকৈ চাই ল'ব লাগে যে আমি থাকিব পৰাকৈ সুবিধা আছেনে নাই সেই এনেদৰে সুবিধাৰ জৰিয়তেহে আমি গৈ সেই ঠাইখনত থাকিব লাগে খোৱা পানীৰ ব্যৱস্থা ঘূৰণ ফাৰণ এনেদৰে বিভিন্ন ক্ষেত্ৰত গুৰুত্ব সহকাৰ লৈ এখন ঠাইলৈ যাব লাগে আৰু আমি লগত যদি আমি তাত গাড়ী ঘৰৰ নল ভাড়াঘৰ নলৈয়ো আমি তাত কেম্পিং কৰিব পৰাকৈ ভাল ঠাই আছে নাই এনেদৰে চাই মেলি এখন ঠাইৰ গুৰুত্ব দি ল'ব লাগে আৰু তাত সেই ঠাইখনৰ বৈশিষ্ট্য তাৰ ওচৰে পাজৰে পুলিচ থানা আছেনে নাই বা ওচৰে পাছৰে চাবলগীয়া মন্দিৰ আজি বিভিন্ন বস্তু আছেনে নাই যদি কেনেবাকৈ তাত কিবা বস্তু চুৰ হৈ যায় মোবাইল মোবাইল বেগ চেগ বেগ চুৰি কৰি লৈ যায় সেই থানালৈ কিমান দূৰ সেই ঠাইখনৰপৰা কিমান মিনি কিমান দেৰি লাগিব সেই ঠাইখনৰপৰা থানা পোৱালৈ এনেদৰে বিভিন্ন বস্তু চাই মেলিহে এখন ঠাইলৈ আমি যাব লাগে বা যাব পাৰি এনেদৰে আৰু বিভিন্ন বিভিন্ন বহুতো কথা জানিব লাগিব যে ঠাইখনৰ ওচৰে পাঁজৰে হোটেল আছেনে নাই বা তাত ভাল বনাই নে নবনাই আৰু এনেদৰে বিভিন্ন কথা জানি আমি এখন ঠাইলৈ গুৰুত্ব সহকাৰ দি যাব লাগে